আজিকালি মানে ল'ৰাসোণা ল'ৰা ছোৱালীক মানে টিউশ্যন নিদিলে নহয় আজিকালি পঢ়াবিলাক বহুত হাৰ্ড হৈছে আগৰ নিচিনা নহয় আজিকালি বহুত কি হৈছে টিউশ্যন মাষ্টাৰবিলাক ভালদৰে বুজাই দিয়ে কেনকা পঢ়বা লাগে কেনকা এইবিলাক বুজায় ভালকৈ কৰি টিউশ্যন টিউশ্যন মাষ্টাৰবিলাক ভাল কৰি মানে বুজাই দিয়ে তো ছাত্ৰ ছাত্ৰীবিলাক ভাল কৰে মানে বুজে টিউশ্যন মাষ্টাৰ নহ'লে নহয় প্ৰাইভেটৰ মানে এনেকা টিউশ্যন মাষ্টৰৰপৰা ভাল ভালদৰে বুজাই কাৰণে ছাত্ৰবিলাক মানে মানে ভাল বুজায় কিছুমান মানে টিউশ্যন মাষ্টৰবিলাক আছে ধুনীয়া কৰি বুজায় মানে বহুত ই কৰি কৰি খেল ধেমালি কৰি ই কৰি কৰি বুজায় মাষ্টাৰবিলাক এই এই কাৰণে ভাল কৰি ই কৰি বুজায় কাৰণে ছাত্ৰীবিলাক ভাল কৰি বুজি পায় মানে বহুত ই কৰি মানে অলপ হাঁহাই মানে হাঁহি উঠাই ই কৰি ভাল কৰি বুজায় টিউশ্যন মাষ্টৰবিলাকে টিউশ্যন মাষ্টৰবোৰো বহুত আজিকালি মানে টিউশ্যন মাষ্টৰ নহ'লে নহয় নহ'লে আমি এনেকা কৰি মানে টিউশ্যন মাষ্টৰ কয় মানে ক'চিঙত এনকা টিউশ্যনত দিবাই লাগে আজিকালি মানে অনলাইনতে ক'চিং মানে ওলাইছে অনলাইনতে যে মানে ছাত্ৰবিলাক কৰিব পাৰে অন্যান্য ছাত্ৰবিলাক এই টিচাৰবিলাক বহুত ধুনীয়া কৰি বুজায় টিচাৰবিলাক মানে ভালদৰে মানে বুজায় কাৰণে ল'ৰা ল'ৰা ছোৱালীবিলাক মানে ধুনীয়া কৰি বুজে তেনেহ'লে তেওঁলোকৰ বুজিব কষ্ট নহয় ধুনীয় কৰি বুজাই দিয়ে বহুত ই কৰি বহুত মানে ইদৰি এইদৰে মানে ভালদৰে বুজায় এইকাৰণে মানে টিউশ্যন মাষ্টৰ মানে বিশেষ মানে মানে ছাত্ৰ ছাত্ৰীৰ মানে মানে প্ৰয়োজন টিউশ্যনবিলাক আজিকালি চব প্ৰয়োজনবিলাক তাৰ টিউশ্যন মাষ্টৰ নহ'লে নহয় মানে ছাত্ৰবিলাক মানে ই কোনো গাইডেঞ্চ লাগা মানে এনেকুৱাই পঢ়া শুনা বহুত টান হৈছে গাইডেঞ্চ চাৰা পঢ়ব নোৱাৰে তাৰ মানে বহুত বিপদ ছাৰবিলাক ভালদৰে বুজাই দিলেহে মানে ধুনীয়া কৰি বুজালে তেওঁলোকে বুজি পায় ধুনীয়া সেইকাৰণে প্ৰয়োজন